অঁ হেল্ল' এই ভাত খাই আছোঁ দেই তুমি কি কৰিছা অঁ অঁ বাকি ভাল ন অঁ ভালে ভালে কি কৈছিলা অঁ অঁ কিমান টাইমত যাবা অঁ মোৰ আছিলে বাৰু কিতাপ চাবলৈ কিতাপ দৰকাৰ হৈছিলে সেইখন বজাৰত ন কাইলে একজাম আছে নি তোমালোকৰ নাই ন অঁ আমাৰ সেই নটা বজাৰ পৰা আছে আকৌ নটা বজাৰ পৰা দহটা বজালৈ আছে একজাম হ'লেও দহটাত যাব পাৰিম বাৰু ধুনীয়াকৈ দহটাত নহ'লেও অকণ দেৰি হ'ব পাঁচ মিনিট দহ মিনিট কিবা কিতাপ ল'ব আছিল নে কি তোমাৰ তাকেতো তাপা আৰু কোনোবা যাব নে অকল আমি দুটাই তাকেতো বাকী ঘৰত মা পাপাৰ খবৰ ভাল ভালে ভালে

একজাম যে একজাম এনেকুৱা ভাল বেয়া মাজতে আৰু অকল এটা এনেকুৱাই টানাটানি পাছ কৰিম ছাগৈ কাইলৈ মেজৰে আছে

অঁ অঁ অঁ ঠিক আছে তুমি হেৰি লগ কৰিবা হেৰিত কলেজত যে ফোন এটা মাৰি দিবা মোক ঠিক আছে হ'ব